হেল্ল' হেলও অঁ কোনে কৈছে অঁ অঁ কোন হেৰি নেকি অঁ হয় হয় হয় হয় হয় হয় মানে কৃষি পলিচী বুলিয়েই নহয় দেশখনৰ উন্নয়নৰ কাৰণে এতিয়া মানে নানান ধৰণৰ আঁচনি কিছুমান চৰকাৰেও লৈছে আৰু নানান আঁচনিবিলাক এতিয়া মানে অকণমান এই অগা পিছা নানান হেৰিয়ে ভৰি পৰিছে বাৰু তাৰ ভিতৰতে মানে কোনটো বিষয়ে ক'ব খুজিছা হেৰি এই খেতিৰ আঁচনি খেতিৰ কাৰণে হে অঁ অৰুণোদয়ত মানে পইচা পাতিবোৰ দি আছে বাৰু হেৰি এইখন আগৰ পৰাই আছিলে আকৌ এতিয়া নতুনকৈ যেনিবা চৰকাৰে এই হেৰিবিলাকক কিছু পইচা দিবলৈ লৈছে বাৰু সেইটো কাৰণে দৰ্খাস্ত ছখাস্তবোৰ দিব লাগিব ফৰ্ম আছে সেইবিলাকৰ কাৰণে সেই অৰুণোদয় হেৰিবিলাকেই মানে দি আছেতো আৰু নতুনকৈ বিশেষ এই আঁচনি নাই কিন্তু আমি এটা হেৰি হৈছে এই মই এতিয়া এই সংগঠন এটাত লাগি আছোঁ সদৌ অসম নিৰ্মাণ হা অঁ অঁ বাৰু ঠিকে আছে বাৰু হ'ব অঁ